অসমীয়া ভাষাটো আধুনিক পৃথিৱীত গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সময়ৰ পৰিৱৰ্তন উদ্যোগিক বিকাশ আদিয়ে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলাইছে কেইবাটাও প্ৰধান কাৰণত অসমীয়া ভাষাটো গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা প্ৰায় দেৰ কোটি হোৱা স্বত্বেও কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে অসমীয়া ভাষাটো বেছিকৈ ব্যৱহাৰ হোৱা দেখা নাযায় সাধাৰণ এখন দৰ্খাস্ত দিবলৈও অসমীয়া ভাষাটো ব্যৱহাৰ কৰাত লাজ লগা যেন অনুভৱ হয় অফিচ কাছাৰী সকলোতে অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব নোৱাৰা এটা অৱস্থাই গা কৰি উঠিছে যাৰ ফলত অসমীয়া ভাষাই নিজৰ মৰ্য্য়দাটো হেৰুৱাব লগাও হৈছে ইয়াৰ ওপৰিও অসমীয়া ভাষাটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ কাৰণে শিক্ষা দানত ইংৰাজী ভাষা বেছি ব্যৱহাৰ হোৱাৰ কাৰণে অসমীয়া ভাষাটোৰ চৰ্চাৰ প্ৰত্যাহ্বান আহি পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো নিজৰ ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ ভাৱত আমি বছৰি প্ৰায় পঢ়ুৱৈসকলক হেৰুইৱাইছোঁ আৰু ইয়াৰ ফলত অসমীয়া ভাষাৰ গঠনমূলক সমালোচক হিচাপেও হেৰুৱাইছে ইয়াৰ ওপৰিও অসমীয়া বাক্যৰ মাজত হিন্দী বা ইংৰাজী শব্দৰ ব্যৱহাৰ কৰাটোও এটা ডাঙৰ প্ৰত্য়াহ্বান এনেধৰণৰ ভুলবোৰ এতিয়াই শুধৰাই নগ'লে অসমীয়া ভাষাটো কেৱল অভিধান ব্যাকৰণ বা কিতাপৰ মাজতে আবদ্ধ হৈ থাকিব গতিকে ই এটা ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ